অঁ ভণ্টি দোকানতে আছে নে অঁ এই কিতাপকেইখনমান দৰকাৰ হৈছিলে এই এইবোৰ আমাৰ খেল ধেমালি পাতিব লৈছোঁ যে ফিল্ডত এই পাইছ দিবৰ কাৰণে কিতাপ লাগে আৰু ৰং পেঞ্চিল তেনেকৈ কমেও আমাক পঞ্চাছখনমান কিতাপ তাৰপৰা বিছটামান ৰং পেঞ্চিল জ্যামিতি লাগিব বিছটামান তেনেকৈ কৰি আনিম বুলি ভাবিছোঁ পাম নাই বাৰু আমাৰ মাঘ বিহুৰ হেৰি এক তাৰিখে মাঘৰ এক তাৰিখে অঁ হেৰি ৰং পেঞ্চিল সহকৈ পাম নহয় ন এই বক্স বক্সৰ অঁ অঁ হেৰিয়ৰ কি কয় যে আমি ৰং পেঞ্চিল সেই ভালটো দিম বুলি ভাবিছোঁ আছে নাই বাৰু অঁ অঁ অঁ অঁ এই এডভাঞ্চ হিচাপে কিবা দিবলৈ মই পঠিয়াই দিম বাৰু আমাৰ কমিটিৰ মানুহকে অঁ অঁ অঁ অঁ মই হেৰিৰ কমিটিৰ মানুহৰ লগত আলোচনা কৰি লওঁ বাৰু

অঁ সেইবোৰ বহীও আনিব লাগিব নেকি ডাঙৰ ডাঙৰ হেৰিয়ৰ বহীবোৰ হেৰি অঁ অঁ অঁ অঁ সাধু কিতাপো আনিব লাগিব অঁ এইবোৰ কিমান দামৰ হ'ব বাৰু অঁ

অঁ অঁ অঁ অঁ অঁ ব্যৱসায় কেনেকুৱা চলিছে আমাৰ ইয়াত মাঘৰ এক তাৰিখে অঁ

আমাৰ ঘৰ এই হাবিগাঁৱত অঁ চিনি পোৱা নাই মই সেই নাম্বাৰটো হেৰিয়ৰপৰা পালোঁ আকৌ আমাৰ কমিটিয়ে মানুহজনে দিলে অঁ অঁ অঁ অঁ কেনেকুৱা চলিছে তেওঁ দোকান প্ৰথমতে অঁ প্ৰথমতে ল'ৰা ছোৱালীবোৰ ৰিজাল্ট দিয়া পাছতে কিতাপবোৰ বহীবোৰ দৰকাৰ হয় যে তেতিয়া বেছি ভাল চাগৈ ন অঁ তেতিয়া সৰহ সৰহকৈ চব বস্তুৱে দৰকাৰ হয় নাই বহী সৰহকৈ লাগে কলমবোৰ সৰহকৈ লাগে তেনেকৈ কিতাপো দৰকাৰ হয় অঁ অঁ অকণমান খেলি মেলি গ'ল অঁ অঁ অঁ অঁ অঁ ভালেই ভালেই

অঁ অঁ এতিয়া দোকানত কোন কাৰোবাক ৰাখি ৰখা হৈছেনে

অঁ অঁ ঘৰ ঘৰৰপৰা অহা যোৱা কৰিবলৈ দিগদাৰ নহয় একো

অঁ অঁ অঁ অঁ অঁ ঘৰৰ দিগদাৰ ঘৰ চলাব লাগে হয় নাই তোমাৰ এতিয়া দোকানৰপৰাই চলি থকা হয়নে ঘৰখন অঁ ব্যৱসায়টো ভাল কাৰণে এতিয়া ভালকৈ চলি আছা আৰু বেয়া কাম কৰা নাই ঠিকেই কৰিছা ভালেই লাগিছে বাৰু আমিও কিবাকিবি দৰকাৰ হ'লে চব তাৰপৰাই আনিম দেই অঁ